মই ঘৰত বাগিচা হিচাবে মই ফুলৰ পৰা ধৰি পেলাই খোৱা বোৱা যেনে ধৰক ধৰক পাচলি ক্ষেত্ৰটো বা তামোল নাৰিকল এইখিনি ক্ষেত্ৰতো কৈছোঁ আজিকালি তামোল নাৰিকলটো আৰু কেৰ্কেটুৱাৰ পৰা একো নাথাকেই কিন্তু পাচলি বাগিচা হওক ফুলৰ বা বাগিচা লগত এটা তুলনা আছে ফুলৰ বাগিচাত অকণমান পোক পৰুৱাই হেৰি কৰা গতিকে ফুল ফুলৰ লগত যিখিনি পৰিশ্ৰম কৰিব লাগে সেইখিনি খৰচ কৰিবই লাগিব আৰু দ্বিতীয়তে আজিকালি পাচলিৰ লগতো খৰচ অলপ কৰিব লাগে তথাপিতো পাচলিৰ লগত অলপ লাগি ভাগি থাকিলে ঘৰৰ পাচলিটো খালে যিটো আমাৰ মানে দেহৰ অলপ মানে ক্ষতি নহয় কিন্তু কিনি পেলাই পাচলিটো দাম ভৰি খাই আমাৰো ক্ষতি নিশ্চয় হৈ আছে আমি ধৰক কিছুমান বস্তু আমি ইউৰিয়া ধৰক আমি দেখাদেখিকে নাখাওঁ আমি পাচলি খাওঁতে ইউৰিয়া খোৱা নিচিনাই হৈ আছে কাৰণ আমি কিনি খাইছোঁ ক্ৰয় কৰি খাইছোঁ কিন্তু ঘৰত বনাই খাওঁতে যিটো পাচলি সৰু হ'ব পাৰে সেই পাচলিটো টেষ্টটো বেলেগ আছে আপুনি কিনি পেলাই খোৱা পাচলিটো টেষ্টো অলপ বেলেগ আছে গতিকে সেই কিনি খোৱা পাচলিটোৱে আমাৰ দেহৰ ক্ষতি কৰে সেই কাৰণে মই ঘৰতে অলপ মানে পৰিশ্ৰম কৰি পেলাই সেই বাগিচাখনত ফুলৰ বাগিচাৰ দৰে যেনেকে পাচলি বাগিচাটো মই অকণমান পৰিশ্ৰম কৰি পেলাই দুজোপা চাৰিজোপা ভেন্দি দুই চাৰিজোপা জিকা দুই চাৰি জোপা ভাত কেৰেলা বা ৰঙালাওৱে কওক সেই তেনেকে মানে মই বাগিচাখনতে অকণমান লাগি ভাগি ভাল পাওঁ কাৰণ ঘৰখনৰ জীৱকেইটাই যাতে তাৰ পৰা কিনিলে আমাৰ কিছু পইচা আমাৰ ঘৰখনৰ ৰাহি হয় সেই ৰাহিটোৱে আমাৰ দেহৰো ক্ষতি নকৰে আৰু আমাৰ উন্নতিহে কৰে আৰু আমি বজাৰৰ পৰা কিনি খাবলৈ গ'লে আজিকালি যিটো পাচলি দাম হৈছে সেই পাচলিটো কিনি খাইয়ো আমাৰ দেহত ক্ষতিহে হয় আমি ভাবোঁ ঘৰতে বাগিচাখন পাতি পেলাই নিজে অকণমান পৰিশ্ৰম কৰি লৈ যদি আমি অকণমান কষ্ট ত্যাগ কৰি আমি যদি পাচলি বাগিচাখনত লাগো লাগিলে আমি সদায় মানে উপকৃত হৈয়েই থাকিম সেই পাচলিটোৰ পৰা আমাৰ কোনো মানে ক্ষতি ক্ষয় ক্ষতি নহয় আমি সেইটোকেহে মানে আমি মনতে ভাবোঁ আৰু এইখিনিকে কৰি পেলাই আমি আৰু ৰাখিছোঁ আৰু